মই জন্ম আৰু এটা কথা ক'ব থাকিলোঁ এইখিনিক এতিয়া ক'ম বুলি বৰ্তমান ভাবিছোঁ তাৰমানে জন্ম কথা এনেকুৱা মানে জন্ম হ'লোঁ হৈ পেলাই জন্মৰ পৰা সৰু কষ্ট বহুত পালোঁ পাই পেলাই আৰু তাৰ বাহিৰে মানে এটা কথা ক'বলৈ থাকিলোঁ এই মানে জন্ম হোৱা পিছতে ডাঙৰ দীঘল কষ্ট যেনেকৈ হ'লোঁ হৈ পেলাই এতিয়া পথাৰে ঘৰে যেনেকৈ যাওঁ ধান চাউল কাটোঁ তাৰ বাহিৰে আকৌ মানে এইটো এটা কথা ক'ম বুলি মই ভাবিছিলোঁ মানে ৰন্ধা বঢ়া মায়ে এনেকৈ গালি দিয়ে স্কুলৰ পৰা অহা পিছতে তই কাপোৰ শালত নবহ কিয় কাপোৰ ব কাপোৰ ববলৈ বুলি শিকায় তাৰমানে পথাৰলৈ যোৱা আগতে মানে কাপোৰ ববলৈ শিকায় কাপোৰ বৈ থাকোঁ তাৰপিছতে আকৌ নটা বজা আগে আগে পথাৰলৈ যাওঁ তাৰ পৰা আহি নটা বাজিলে ঠিক বেলিটো ওপৰলৈ মূৰ কৰি চাওঁ বোলে তেতিয়াতো আমাৰ মোবাইলবিলাক নাই ঘড়ীও নাই হাতত তাৰ ওপৰলৈ চাওঁ বোলে সময় হৈছে স্কুললৈ আহোঁ স্কুলৰ পৰা আহি কৰি লৈ ইস্কু গা পা ধুই কৰি মায়ে ভাতকেইটা মান দিব খাই কৰি লৈ মানে স্কুললৈ যাওঁ স্কুলৰ পৰা আকৌ লগে লগে আহি মানে অকণমান জিৰণি ল'ব নেপাওঁ আৰু কাপোৰ কানি খুলি থৈ আৰু বেলেগ এযোৰ কাপোৰ গাত লগাই লৈয়ে লগে লগে মানে আৰু কি কৰোঁ মানে মায়ে ভাত কেইটামান থয় খাই বৈ লৈ আকৌ পথাৰলৈ কাম থাকিলে পথাৰলৈ দৌ মাৰোঁ পথাৰ কাম নথকা দিনা কাপোৰ বওঁ আৰু ৰন্ধা বঢ়াত লাগোঁ মায়ে কয় ভাত ৰান্ধিবলৈ শিক কি কি ৰান্ধি এতিয়া ইয়াতেই যদি ৰান্ধি নিশিক আগলৈ তুমি তোমাৰ স্বামীগৃহত কেনেকৈ ৰান্ধি খুৱাবা বা শাহু শহুক কেনেকৈ ৰান্ধি খুৱাবা এইবিলাক মায়ে মানে শিকায় আমাৰ মা বহুত কাঢ়া আছিলে মায়ে যি কয় তাকে শুনো যদি মায়ে যদি কোৱা কথাটো আমি নুশুনো তেতিয়া মায়ে মাৰি মাৰে মোক তেনেকৈ এবাৰ মাৰি পেলাই মানে পেলাই থৈ দিছিলে পেলাই থোৱা অৱস্থাত মানে দেউতাই তেতিয়া মাক মাৰিছিলে এনেকৈ মানুহজনী কিয় তই মাৰিলি বুলি অঁ সি কাম কিয় নিশিকিব বুলি পেলাই মায়ে তেতিয়া কৈছিলে সি শিকিব লাগিব এতিয়া শিকিলেহে তেওঁ স্বামীগুৰুক বা সিজাই খুৱাব বা শাহু শহুক খুৱাব বা ননদ দেওৰহঁতক বা দেওৰেকহঁতক সিজাই খুৱাব পাৰিব বুলি তেনেকৈ মায়ে প্ৰশ্ন কিছু কৰিছিলে মই মানে শাক পাত কিছু নিজে তুলি পেলাই বনাওঁ বাৰীৰ শাকবিলাক লাইশাক আকৌ চোকা টেঙা চোকা টেঙা আমি তেল মাৰি আমি প্ৰথমে বনাওঁ বনাই পেলাই তাৰপিছত মানে মাছ অকণমান ফাই কৰি লওঁ লৈ পেলাই তাত পেলাই বনাই খাওঁ খাই ভাল লাগে আৰু ইতিমধ্যে আৰু লাইশাক খাৰ দি বনাওঁ আৰু মাটিমাহ খাৰ দি বনাই খাওঁ আৰু শুকান মাছবিলাক শুকুৱাই যে আমাৰ কাতিমহীয়া শুকতি বনাই থৈ দিব সেই অকণমান মানে কলখাৰ দি শুকতি জাল কৰি জালুক চালুক দি এনেকৈ জাল কৰি বনাওঁ শুকতি তেনেকৈ মানে সেইবিলাক আমি খাদ্য বনাওঁ বনাই আৰু ধান সিজাওঁ ধানটো আমি আগদিনা খুদি থওঁ খুদি থৈ পেলাই মানে ধান সিজাই কৰি লৈ পিছদিনা মানে অকণমাণ ফুটোৱাই দিওঁ দিয়া পিছত আমি ৰ'দত শুকুৱাই মানে আনো আনা পিছত শুকুৱাই লওঁ লৈ পেলাই তাৰপছত আমি মিলত দিওঁ মিলত দিয়া পিছত এতিয়া মিলত মানে প্ৰায় মিলবিলাক নাই আমি ঘৰত মানে ৰাতি বাৰটাতে মায়ে উঠি যেতিয়া ঢেকী কোব দিব দিয়া লগে লগে আৰু উঠিব লগা হয় তেতিয়া ৰাতিপুৱালে মানে এমোণ ধান আমি ঢেকী দিয়ে কাঢ়ি খুন্দি উলিয়াব লাগিব নহ'লে মায়ে মানে খং কৰে বা আৰু আমাক গা গালি শপনি দিয়ে মাৰে তেনেকুৱা বহুত আমাক মানে কাঢ়া কৰিলে তেনেকৈ এতিয়া আহি মানে স্বামী গুৰু গৃহত আমাৰ এতিয়া শাহুবিলাকে শিকাব নাপালে আৰু বৰ্তমান একো কামে শিকাব নাপালে কাপোৰ ববলৈ জানো ফুল বাছিবলৈ জানো পথাৰে ঘৰে যাবলৈ জানো ধান চিকুণাব জান আৰু ঢেকী দিবলৈ জানো মানে ৰন্ধা বা শাক পাত গোটাই মানে নিজে ৰান্ধো আৰু তাৰ বাহিৰে মানে আৰু একো মানে শিকাবলৈ আমাক ইয়াত নাপালে নেপালে সে নেপালে কাৰণে আমি বৰ্তমান এতিয়া চলি আছোঁ তেনেকৈ চলি চলি চলি চলি এতিয়ালৈকে মানে আৰু আমাৰ গুৰুজনাই একো দায়িত্ব বুলি ক'বলৈ নোৱাৰে আৰু কাপোৰ আমি কেনেকৈ ধুওঁ কাপোৰ আগত আছিলে খাৰ চাবোন দি মাৰি ল'ব লাগে দি পেলাই এছাৰি ধুব লাগে আজিকালি কিছু বোৱাৰীবিলাকে চাৰ্ফত দি কাপোৰবিলাক ধুৱে মলি নেযায় আমি সেনেকৈ নহয় কাপোৰ এছাৰি এছাৰি ধুব লাগে কাপোৰ এছাৰি এছাৰি আমি ধুওঁ আমি লোকক কাম পচন্দ নকৰোঁ আৰু ঘৰ মোচিলে আমি মাটি বগা মাটি আৰু গোবৰ মাটি মিছ কৰি আমি ঘৰবিলাক মোচোঁ আজিকালিহে পকা ঘৰ হৈছে আগৰ দিনততো কেঁচা ঘৰ কেঁচা ঘৰত আমি কেনেকৈ ঘৰ দুৱাৰ মোচিব লাগে সেয়া মায়ে শিকাইছিলে আমি তেনেকৈ শিকি আহিছিলোঁ আৰু শিক্ষা দিছিলে তেনেকৈ সেই শিক্ষাবিলাক আহৰণ নিজকে কৰি লোৱা কাৰণে আজি ইয়াত আমি চাবোকধৰা জীয়াৰী আমি লাঠুগুৰিত বিয়া সোমাইছোঁ যদিও কোনো মানুহে আমাক ধৰি লওক আমুকাৰ পৰি এই পৰিবাৰে এনেকুৱা ধৰি লওক কামবিলাক নেজানে বুলি কাৰোবাক ক'বলৈ শকতিও নাই আৰু ক'বলৈ নোৱাৰে আৰু নিজকে গুৰুজনাও ক'ব শক্তি নাই বা আমাক শাহু শহুৰ আমা শাহু শহুৰ আমাৰ জা জোৱলীসকলেও ক'বলৈ নোৱাৰে আমি কামত মানে ইছপাট আৰু সেই চাই মানে আমাৰ খেলে সমাজে সকলোতে আমাক কাম মানে পৰিষ্কাৰ আমি আমি কামবিলাক যেনেকৈ আনে কৰিলে আমি চাই থাকিলে নিজকে চকু কটকটনি ধৰি যায় বাৰু বেয়া লাগে আমি সেনেকৈ নহয় আমি নিজে যেনেকৈ কৰোঁ আনেও কৰিলে তেনেকৈ ভাল পাওঁ আৰু লগতে মানে মোৰ এটা দেওৰটোৰ মোৰ যেতিয়া মাজুজন ককাইদেউ যেতিয়া চাকৰিলৈ যায় তেওঁ বিধায়কৰ লগত এতিয়া বৰ্তমান আছে যায় সেই মানুহজন যাওঁতে মই তেতিয়া তাৰমানে সৰুতে মই তেতিয়া ছেভেন মানত পঢ়ি আছোঁ তেতিয়া মানে হেৰি কৰিছিলোঁ তুলসী পুলি এজোপা ৰুইছিলোঁ ৰুই মই সদাই মানে তিতা গায়ে মোচোঁ মোচোঁতে মোচি মোচি মোচি মোচি মই সদায় মানে তেওঁ ধূপ ধূলা ধূপ ধূনা এনেকৈ জলাওঁ জলাওঁ নহয় তেতিয়া মানে জলাওঁতে জলাওঁতে মই তাৰমানে প্ৰভু ভগৱন্তই বিষ্ণুৱে তাৰমানে দেহত অকণমান থাপিত হ'লে ৰাতিয়ে সপোনত দেখুৱালে থাপিত হ'লে হোৱা পিছতে মানে মই এতিয়া অকণমান বৰ্তমান চোৱা চিন্তা অকণমান কৰোঁ নিজকে ভকত বৈষ্ণৱ আহিলে তেওঁলোকো চাই জীৱনৰ যিটো দুৰ্ঘটনাবিলাক ঘটে সেইবিলাক ক'বও পাৰোঁ তাৰমানে চলি থাকোঁ সেনেকৈ ভকতৰ সহায় সহযোগ কৰোঁ মোক ধন টকা একো দিব নালাগে ভকতক তেনেকৈ সহায় কৰি পৃথিৱীত যিসকলে ধৰি লওক ডাঙৰ ডাঙৰ ৰোগৰ পৰা অকণমান তেওঁলোকক ধৰিলক বেমাৰ আজাৰৰ পৰা কিছু আঁতৰ কৰা হয় সেনেকৈ কৰি তেওঁলোকক ধৰি লওক ভকতৰ সমাজৰসকলক তাৰমানে কিছু সংস্কাৰ দি আছোঁ আৰু গৌৰৱ অহংকাৰ কাকো নকৰোঁ নিজে যেনেকৈ চলোঁ আনকো ভকত বুলি চিনি পাওঁ সৰুজনো ভকত ডাঙৰজনো ভকত বুলি তেনেকৈ চিনি পাওঁ আৰু কাৰো প্ৰতি মানে অহিত চিন্তাও নেভাবোঁ সৎ সৰল হিচাপে যাব কাৰণে চেষ্টা কৰোঁ তাৰ মাজত কোনোবাদিনা ধৰি লওক কিছু বিঘিনি বা সংকোচ ঘটি যায় নেযায় বুলিও নকওঁ ঘটে ডাঙৰজনক যিখিনি ক'ব লাগে সেইখিনি ধৰি লওক কোনোবাদিনা কৈয়ো পাওঁ ভুলো হয় তেনেকৈ মানে বৰ্তমান এতিয়ালৈকে খেলে সমাজে চলি আছোঁ বা আগবাঢ়ি আছোঁ আৰু দি এতিয়া চলি আছোঁ সেইখিনি কৰিবলৈ কাৰণে কত চেষ্টা নিজকে কিছু ভাবি আগবাঢ়িবলৈ সেইখিনি ভগৱন্তৰ ওচৰত আৰাধনা কৰোঁ যাতে সদায় জীৱনটো সুখে শান্তিৰে নিয়ে স্বামীগুৰুকো সুখে শান্তিৰে নিয়ে এনেকৈ বুলিয়ে ভাবোঁ বাৰু ল'ৰা এজনকো এনেকৈ ভগৱন্তৰ কৃপাত জানো সুখ শান্তিৰে যেনেকৈ চলাই বুলিয়ে চেষ্টা কৰি থাকোঁ আৰু লগতে আৰু এটা মই ভাবোঁ তেনেকৈ ভাবোঁ কিছু মানে নিজকে মন মেলিবলৈ মন যায় মানে তাৰমানে ধৰি লওক অকণমাণ ভাল ৰং ৰিৰং ধৰি লওক বস্তু এটা ল'বলৈ মন যায় ল'বলৈ মন গ'লেও ধৰি লওক হাতত যদি ধন টকা নেথাকে কেনেকৈ লওঁ সেইখিনি কিছু চিন্তা কৰোঁ লোকে যেনেকৈ ধৰি লওক গহণা গাঁঠৰি যেনেকৈ পিন্ধে আমিও জানো পিন্ধিব মন নেযায় যায় কিন্তু পিন্ধিব মন গ'লে সেইখিনি ল'বলৈ কাৰণে তাৰমানে শকতি নোহোৱা হৈ যায় আজি ধন হ'লেহে ল'ব পাৰিম ধন যদি নহয়ে কেনেকৈ ল'ব পাৰিম সেইখিনি কিছু চিন্তা কৰোঁ আৰু তাৰ বাহিৰে মানে আজি যদি তেওঁ যদি শি অশিক্ষিত নহ'লে হয় শিক্ষিত হ'লে হয় কিবা এটা পন্থত তেওঁ আগবাঢ়িলে হয় তেতিয়া ধৰি ল গুৰুজনাই আগবাঢ়িলে হয় আৰু ধৰি ল তেতিয়া প্ৰকৃতিকো দিবলৈ পাৰিলে হয় এতিয়া তেওঁ সেইখিনি পঢ়া শুনা নাই কাৰণে তেওঁ এতিয়া নিজকে নিজে সেমেকা আৰু আনকো চাবলৈ তেওঁ নোৱাৰে সেইটো কাৰণে বুদ্ধি সংস্কাৰ তেওঁৰ নাই আও কিছু বুদ্ধি মানে মই কৰিবলগীয়া হয় যিকোনো ক্ষেত্ৰত মই নিজকে আগবাঢ়িলেহে তাৰমানে কামবিলাক সমালোচনা হয় বা সমাৰ্থ হয় নহ'লে এনে হ'বলৈ নোৱাৰে কিয় নোৱাৰে তাৰমানে তেওঁ সাহস নাই সিদ্ধি নাই তেওঁ যিটো কৰিম বোলে সেইটো কৰিব নোৱাৰে আৰু নিজেহে কৰিব লাগে তাৰমানে তেওঁৰ সাহসেই সিদ্ধি আজি যিকোনো কাম এটা যদি মই কৰিম বুলি সাহ কৰোঁ তেতিয়া কৰিব পাৰোঁ আৰু তেওঁ সেইটো নকৰে কয় মোৰ সাহ নাই মই কৰিব নোৱাৰোঁ আৰু যদি নিজৰ হাতত নহ'লে আনৰ হাতৰ পৰা কিবা এটা এইটো আমুকত বিচাৰি যা যোৱাচোন বুলি ক'লে কয় তুমিয়ে যোৱা মোক কোনো নিদিয়ে মোৰ সাহস নাই তেনেকৈ বুলি তেওঁ কয় তাৰপিছত মই যাব লগা হয় মই যোৱা লগে লগে যিকোনো বস্তু এটা আনি দি ঘৰখন চলাওঁ বা নিজে হ'লেও চলোঁ এনেকে কৰি ধৰি লওক ভকত বৈষ্ণৱকো ধৰক চলাব লগা হয় সময়ত আজি গৃহত যদি এজন ভকতে আহে ভকতজনক যদি বহিবলৈ যদি পীৰাখন নিদিওঁ খাবলৈ যদি তামোলখন নিদিওঁ আৰু চাহকণ দিবও নোৱাৰোঁ তেতিয়াহ'লে এইখন গৃহ গৃহ নহয় বুলি নিজকে ভাবোঁ সেইকাৰণে সেইখিনিও ভকত বৈষ্ণৱৰ প্ৰতি চিন্তা কৰোঁ সেইকাৰণে ভকতক সদায় আহিলে আদৰণি কৰিব মোৰ মন যায় বহিবলৈ আসনখন দিওঁ তাৰপিছত ধৰি লওক তামোলখন চাহখিনি এইখিনি দিবলৈ মানে নিজে সমৰ্থ চেষ্টা কৰোঁ চেষ্টা কৰি মানে আগবাঢ়িবলৈ এতিয়া বৰ্তমান তেনেকৈ আগবাঢ়ি গৈ আছোঁ বা হৈ আছে আৰু ভৱিষ্যত নহ'বৰ কাৰণে এইটো বাঞ্চা নকৰোঁ সদায় মনটো আগ্ৰহ লাগিব চেষ্টা লাগিব চেষ্টাৰ ফলতহে সফল হয় আৰু চেষ্টা নকৰিলে সফলো নহয় আৰু যিকোনো চেষ্টাৰ বলতহে কামবিলাক সমাধা হয় আজি যিটো কাম মই নিজে কৰিম বুলি ভাবোঁ সেইটো তাৰমানে কৰিব মনটো যায় তাৰমানে মই নকৰালৈকে নিজে মনটো শান্তি নেপাওঁ বা আগবাঢ়িব নোৱাৰোঁ আৰু মানে মই কৰিবই লাগিব মানে কৰোঁ বুলি ক'লে সেই কামটো মই নকৰালৈকে মোৰ নিজকে মনটো নিজকে মানে থিৰ নহয় সেইটো মই নিজে নিজে কষ্ট কৰি হ'লেও কৰিমেই আৰু লগতে তেওঁকো মই গালি দিওঁ তেখেতক আমি গালি দিওঁ কিয় মোৰ গুৰুজনা ভকতজনক গালি দিওঁ ইমান সাহ নাই এনেকৈ চলিব এনেকৈ থাকিলে নহয় এইটো কৰিম বুলি ক'লে কৰিব লাগে আৰু কৰিবই লাগে পুৰুষ হৈছে যেতিয়া পুৰুষক সদায় আগ আগশাৰীত সদায় আগজানীয় হ'ব লাগে প্ৰকৃতি সদায় পিছত কিয় প যিমান লাও ডাঙৰ নহয় গ সেইবিলাক পাতৰ তল বুলি ভ কয় ভকতবিলাক আগত ডাঙৰ আসনত বুঢ়া আসনত এইখিনি কৈয়ে থৈছে সেইমতে মানে এতিয়া হৈয়ো আছে আৰু সেইকাণে মই স্বামীগুৰুক নোসোধালৈকে কলৈকো নেযাওঁ তেওঁক তেওঁক সেৱা সৎকাৰ কৰিহে ওলাই যাওঁ এফালে গ'লে আৰু তেওঁক নোসোধালৈকে ক'তো নেযাওঁ আৰু তেওঁ যেতিয়া যা বুলি ক'ব তেতিয়া যাম আৰু যদি তুমি নেযাবা বুলি কয় তে সেইদিনা মই বন হওঁ কিয় কিয় আজি তেওঁ যদি অশিক্ষিত অশিক্ষিত যদিও তেওঁ পুৰুষ পুৰুষক সদায় আমি শিৰত লৈ সদায় মানে সৎ সৰল হিচাপে যেতিয়া ভাবি থাকোঁ তেতিয়া পুৰুষৰ আয়ুস বাঢ়ে আৰু যদিহে পুৰুষৰ অমান্য কৰি পুৰুষৰ কথা নুশুনে পুৰুষৰ সদায় ছাঁটো নামানে তেতিয়া কি হয় পুৰুষৰ আয়ুস টুটে আজি কত কতই কিছু ল'ৰা ছোৱালী বা বোৱাৰীবিলাকো দেখিছোঁ পুৰুষৰ কথা নুশুনাকৈ নুসোধাকৈ দৌৰি ওলাই যায় সেইসকলৰ কি হৈছে স্বামীগুৰুও নোসোজে বোলে কৈছে যদি তুমি এশজন গুৰু ল'লে তোমাৰ কাম নাই যদি স্বামীগুৰু নোসোজা এশজন গুৰু ল'লে তোমাৰ কাম নাই এনেকৈ বুলি পেলাই ভকত বৈষ্ণৱে কৰে সেইকাৰণে বুলি আমি সদায় আজি লাগি পিতৃ মাতৃও শিকাইছিলে সেইবুলিয়ে আজি স্বামীগুৰু বহন কৰি আছোঁ আৰু স্বামীক নোসোধালৈকে ক'লৈকো দৌৰি নেযাওঁ যেতিয়া স্বামীয়ে যা বুলি কয় তেতিয়া ওলাই যাওঁ আৰু তাৰ বাহিৰে ওলাই যোৱা সময়ত আমি স্বামীক সেৱা সৎকাৰ কৰিহে যাত্ৰা কৰোঁ যাত্ৰা কৰোঁ সেইমতে আগবাঢ়ি আৰু ওলাই যাওঁ